ত' যদি মই অনুসৰণ কৰা ৰেচিপি এটা আশা কৰাৰ দৰে ভালকে ওলাই নাহে তেন্তে মই সেইটো খানাটো পেলাই নিদিও কাৰণ মই চেষ্টা কৰিম খানাটো অলপমান বেলেগকে বনাবলে চেষ্টা কৰিম আৰু যদি তেতিয়াও ভালকে আশা কৰাৰ দৰে ভালকে ওলাই নাহে তেতিয়া মই পেলাই নিদিও কাৰণ খানা ৱেষ্ট নকৰোঁ কাৰণ এটা ৰেচিপি বনাওতে মই কিমান কি সামগ্ৰী লাগে তেল বহুত লাগে পিঁয়াজ হওক আলু হওক সেইটো ৰেচিপিটোত যি যি থাকে আমাক অলপ নহয় অলপ বেছি বেছি কৰিব লাগে কাৰণ মই নাখাওঁ আমাৰ ফেমিলিত যেনেকে ভণ্টি মা দেউতা আছে ইহঁতেও খাবলে ইহঁতৰো খাবলে মন যাব হয় নাই ত' সিহঁতৰ কাৰণেও অলপমান বেছিকে বনাব লাগিব আৰু যদি বেছিকে বনোৱাৰ পিছতো যদি খানাতো মোৰ আশাৰ দৰে নোলায় অলপমান বেলেগ টেষ্ট হয় তেতিয়াহ'লে মই পেলাই নিদিও সেইটো অলপমান ভালকে বনাম আৰু অলপমান কিবাকিবি নিজে এক্সপিৰিমেণ্ট কৰি বনাব পাৰি তেতিয়া যদি এক্সপিৰিমেণত কৰাৰ পিছত যদি ভাল খানা ওলাই আহে তেতিয়াহ'লেতো আৰু ভাল হ'ব আৰু যদি মই চেষ্টাই নকৰোঁ তেতিয়াহ'লে খানাটো ভালকে নোলাব যদি চেষ্টাই নকৰোঁ তেতিয়াহ'লে আমিতো গম নাপাম খানাটো ওলাই নে নোলায় ভালকে ত' আমি তেনেকে কৰিব পাৰি